মোৰ প্ৰিয় লিখক কেইবাজনো আছে তাৰ ভিতৰত মই যদি এজনক নাম ল'ব পাৰোঁ তেওঁ হৈছে ৰীতা চৌধুৰী তেখেতৰ উপন্য়াসবিলাক পঢ়ি ভাল লাগে বা তেখেতৰ মই প্ৰধানকৈ পপীয়া তৰাৰ সাধুখন খুব ভাল পাওঁ পঢ়িবলৈ বা ভাল পালোঁ উপন্য়াসখন কাৰণ তেখেতৰ উপন্য়াসসমূহত প্ৰধানকৈ নাৰীৰ চিত্ৰ খুব সুন্দৰভাৱে দেখুৱায় বা তেওঁ লিখনি সহজ সৰল আৰু মানুহৰ এই যে যিবিলাক তেওঁৰ উপন্য়াসৰ চৰিত্ৰ থাকে সেই চৰিত্ৰবিলাকৰ অন্তৰ অন্তৰ্নিহিত যিবিলাক তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট্য় খুব সুন্দৰভাৱে প্ৰকাশ কৰে তেখেতৰ উপন্য়াস স্থলপদ্ম বুলিও এখন আছে মাকাম বুলি এখন আছে তেওঁৰ উপন্য়াস বা যিখনৰ কথা মই কৈছিলোঁ পপীয়া তৰাৰ সাধু সেই উপন্য়াসখনতো নাৰী চৰিত্ৰক কেন্দ্ৰ কৰি উপন্য়াসখন লিখা হৈছে আচলতে উপন্য়াসখনৰ বিষয় বস্তুটোৰ কাৰণেই মোৰ বেছি ভাল লাগে যে সাংবাদিকতাৰ জগতখনৰ আঁৰতো কিছু ৰহস্য় যে নিহিত হৈ থাকে খুব সুন্দৰভাৱে ঔপন্য়াসিকাগৰাকীয়ে ব্য়ক্ত কৰিছে উপন্য়াসখনত উপন্য়াসখনত যিগৰাকী নায়িকা সেই নায়িকাগৰাকীয়ে সাংবাদিক হোৱাৰ এটা সপোন লৈ এখন গাঁৱৰ পৰা আহি চহৰলৈ আহিছে চহৰলৈ আহি তেওঁ কি পৰিস্থিতিৰ মাজেৰে গৈ তেওঁৰ খুব বিষাদময় এটা জীৱনটো তেওঁৰ বিষাদময়তাৰে শেষ হৈ গৈছে সেই কথাটো খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে আৰু তাৰ লগতে সাংবাদিকতাৰ জগতখনৰ আনটো ফালে কিছুমান অন্ধকাৰ দিশ আছে মানুহে নাম কিনিবৰ কাৰণে কিমান তললৈ যাব পাৰে বা নিকৃষ্ট কাম কৰিব পাৰে উপন্য়াসখনত সুন্দৰভাৱে দেখুৱাইছে আৰু সহজ সৰল নাৰীৰ চৰিত্ৰ দুটামানৰ বিপৰীতে আকৌ তাত কিছুমান জটিল নাৰীৰ চৰিত্ৰকো তেওঁ দেখুৱাইছে মুঠতে তেওঁৰ উপন্য়াসসমূহত এই যিটো চাৰিত্ৰিক যিবিলাক বৈশিষ্ট্য় চৰিত্ৰৰ অনুভূতিক সুন্দৰভাৱে তেওঁ প্ৰকাশ কৰাত সফল হয় বা খুব সুন্দৰভাৱে তেওঁ প্ৰকাশ কৰিব পাৰে তেওঁ হৈছে কি অনুভূতি প্ৰৱণ তেওঁৰ উপন্য়াসৰ চৰিত্ৰসমূহক যদি আমি চাওঁ তেনেহ'লে চিনাকি চৰিত্ৰৰ দৰে আমাৰ অনুভৱ হয় পঢ়ি পঢ়ি যাওঁতে মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা পাঠকক যিটো গুণ সেই গুণটো তেওঁৰ উপন্য়াসত কি হৈছে আমি দেখিবলৈ পাইছোঁ